আমি পথাৰত প্ৰায় ছয় পাঁচ ঘণ্টা ছয় ঘণ্টা সময় কটোৱা হয় বিশেষকৈ মই কটাওঁ মানে ৰাতিপুৱা চাৰিটা বজাত পথাৰত গুচি গ'লে নটা দহটা কেতিয়াবা এঘাৰটাও বাজে ৰাতিপুৱা যোৱা ল চাৰিটা বজাত উঠি পথাৰলৈ যাওঁ পথাৰত গৈ পথাৰৰ কাম আৰম্ভ কৰোঁ যেনে হাল বোৱা আলি কটা আলি দিয়া মাটি মৈয়োৱা কেতিয়াবা টেক্টৰো লগোৱা হয় মাটি একেলগে বেছি মাটি হাল বোৱাবলৈ হ'লে টেক্টৰ লগোৱা হয় গৰু হালো থাকে আৰু টেক্টৰৰে লগাওঁ বা গৰুৱে বাওঁ আলি দিবয়ে লাগিব খেতিত পানী জমা নহ'লে খেতি ভাল নহয় পানী জমা কৰিবৰ কাৰণে আলিখিনি কিনাৰবোৰ কাটি ধুনীয়াকৈ চাফা কৰি তাৰপিছত বোকা মাটিৰে আলিটো লিপি দিলে পানীটো আ আবদ্ধ কৰি ৰাখিব পৰা যায় পানী আবদ্ধ কৰি ৰাখিলে মাটিটো সুন্দৰকৈ গেলে বোকা হ'ব বোকা হোৱাৰ পিছত এটা নিৰ্দিষ্ট সময়ত মানে ৰুলে মানে খেতি যথেষ্ট ভাল হয় আৰু পথাৰত বিশেষকৈ থাকি ভালো লাগে আৰু থকাৰ সময়খিনিত একাপ গৰম চাহ বা পথাৰত বিশেষকৈ ভাজি ভাতটো খায় যথেষ্ট ভাল লাগে গৰমে গৰমে যেতিয়া ভাতটো লৈ যায় ভাজি ভাত এটা যথেষ্ট তৃপ্তি লাগে খাই পথাৰত আৰু পথাৰত থকা সময়খিনি মানে কেনেকৈ অতিবাহিত হৈ যায় আমি গমেই নাপাওঁ যিহেতু ওচৰ চুবুৰীয়া সকলো আমাৰ খেতিৰ লগত জড়িত আৰু বিশেষকৈ আমাৰ অসম কৃষি প্ৰধান ৰাজ্যই গতিকে আমাৰ ওচৰ চুবুৰীয়া সকলোৱে খেতি পথাৰ আছে সকলোৱে একেলগে পথাৰলৈ যেতিয়া একেটা সময়তে ওলাই যোৱা হয় সকলোৱে নি কৃষিক্ষেত্ৰত যেতিয়া নিজৰ কামত ব্যস্ত থাকে কেতিয়াবা চিঞৰি ইটোৱে সিটোৰ খবৰ লোৱা হয় বা কোনে কি খাইছে বা এঘৰৰ চাহ আনিলে বাকী কেইজনকো মাতে বা মোৰ কেতিয়াবা চাহ লৈ গ'লে মই ইনেও ঘৰৰ মানুহে জানেই ওচৰ চুবুৰীয়া থাকে যিহেতু মই যদি অকলেই থাকোঁ তিনি চাৰিজনৰ কাৰণে ঘৰৰ পৰা চাহটো লৈ যায় ইয়াতো ওচৰ চুবুৰীয়া দুই এজন থাকিব তেখেতলোককো মাতিব এনেকৈ এটা মিলাপ্ৰীতি সম্প্ৰীতিৰ ভাব সৃষ্টি হয় আৰু ভালো লাগে যথেষ্ট আৰু ভাত বা জলপান খোৱাৰ টাইমটো তেনেকুৱা অকল মোলৈয়ে নহয় ওপৰঞ্চি লৈ যায় যাতে ওচৰ ওচৰতে কাম হাল বাই থকা বা অন্য কৃষি কামত জড়িত থকা ব্যক্তিসকলকো অকণমান যাতে দিব পৰা যায় আৰু খাদ্যৰ ক্ষেত্ৰত মানে কি আৰু পথাৰত যিয়ে খোৱা নাযায় অমৃত যেন লাগে যিহেতু কষ্ট কৰি থকা হয় কষ্টৰ সময়ত ভোকৰ টাইমত যেতিয়া খোৱা হয় যথেষ্ট ভাল লাগে খায় এটা তৃপ্তি আহে আৰু এই কৃষিক্ষেত্ৰত লাগি থাকিলে কি হয় স্বাস্থ্যৰ ক্ষেত্ৰতো যথেষ্ট উপকাৰ সাধন হয় মই মাজতে দুবছৰমান কৃষিক্ষেত্ৰৰ পৰা আঁতৰি আছিলোঁ বিশেষ কৰ্ম ব্যস্ত থকাৰ কাৰণে তেতিয়া মই এই দুবছৰতে মানে মোৰ শৰীৰৰ আকৃতি প্ৰায় মানে যথেষ্ট বাঢ়ি গৈছিলে আৰু ওজনো বাঢ়ি গ'ল প্ৰায় পোন্ধৰ কেজি দুবছৰত মোৰ পোন্ধৰ কেজি ওজন মানে বাঢ়ি যোৱা পৰিলক্ষিত হ'ল কেলৈ ওজনটো মই সঘনাই নোজোখো যদিও মই ব্লাড ড'নেট কৰোঁ ব্লাড ড'নেট কৰিবলৈ যাওঁতে তিনি মাহ বা চাৰি মাহৰ মূৰত বা ছমাহৰ মূৰত যেতিয়া দিওঁ ওজনটো জোখা হয় জুখিলে তেতিয়া মই সেই ওজন জোখোতে গম পাইছিলোঁ যে যথেষ্ট মোৰ ওজন বাঢ়ি গৈছে আৰু ফেট্চটো হৈ গ'ল যথেষ্ট পৰৱৰ্তী সেই দুবছৰৰ পিছত যেতিয়া আকৌ কৃষিৰ ক্ষেত্ৰত মই জড়িত হ'লোঁ তেতিয়া মানে পৰ্য্যায়ক্ৰমে লাহে লাহে মোৰ শৰীৰৰ ওজনটো যথেষ্ট কমি আহিছে আগতকৈ মোৰ শৰীৰটো বেছি ফ্ৰি লাগে পথাৰৰ পৰা মানে কৃষিক্ষেত্ৰৰ পৰা অহাৰ পিছত গা পা ধুই আজৰি হৈ দিলে এটা মনটো ফৰকাল লাগে শৰীৰটো একদম মানে ফ্ৰি লাগে এইখিনি স্ৱাস্থ্যৰ ক্ষেত্ৰত মানে যথেষ্ট মানে মই লাভৱান হৈছোঁ বুলি ভাবোঁ